মই একমাহমান আগতে এই বিগ বজাৰত গৈ হেৰি কিনিলোঁ এটা ক্লীনজাৰ আৰু এটা ফেচ পেক আৰু এটা স্ক্ৰাব আছে একেলগে আছিল কিন্তু পিকটো একেলগে লৈ আহিলোঁ আহি ইউচ কৰিলোঁ বহুত ভাল পালোঁ ইউচ কৰি পেলাই ক্লীনজাৰটোও এই আগত যি মই ব্য়ৱহাৰ কৰিছোঁ তাতকৈ বহুত ভাল আৰু স্ক্ৰাবটো কৰাৰ পিছতো মুখখন স্মুথ হয় আগত আগত যেনে ৰাফ সেনেকুৱা নহয় এতিয়া ইউচ কৰাৰ পিছত ভাল পাইছোঁ আৰু আৰু এই ফেচপেকটো লগোৱাৰ পিছতটো আৰু একদম সঁচাকৈয়ে বৰ বহুত ভাল লাগিল লগোৱাৰ পিছত একদম লাৰি লোৱাৰ আগতে মোৰ অইলী আছিল স্কীনটো আৰু এতিয়া বহুত অইলটো কমি গৈছে গৰমতে এনিটাইম তাৰমানে ঘাম ওলাই থাকে এনেকুৱা এতিয়া বহুতখিনি ভাল পাইছোঁ আৰু দু তিনিওটা প্ৰডাক্টেই ভাল পাইছোঁ হিমালয়াৰ এইটো বেষ্ট প্ৰডাক্ট বুলি ক'ব লাগিব আৰু নিজে ইউজ কৰি পেলাই যিটো ভাল বুলি ভাবিছোঁ আৰু সেইটো ক'বই লাগিব দিয়কচোন গতিকে ভাল যিটো ভাল বুলি সদায় কোৱাই যায় এইটোও ভাল বুলিয়েই কোৱা গৈছে মোৰ মই যিহেতু ভা ইউচ কৰি ভাল পাইছোঁ এইখিনিয়েই আৰু হিমালয়াৰ এইটোৰ বিষয়ে ক'ব লগা মোৰ